মই গাঁও অঞ্চলত খেলা খেল বুলি ক'লে আমি সাধাৰণতে ফুটবল ক্ৰিকেট খ' খ' কাবাডী ভলীবল বা বেডমিণ্টন এইবিলাকে দেখা পোৱা যায় এইবিলাক খেলিবৰ কাৰণে আমি সাধাৰণ যিবিলাক নীতি নিয়ম থাকে দেখি অহা সেইবিলাক নীতি নিয়মেই পালন কৰা হয় তথাপিও কিছুমান গাঁও অঞ্চলত বা নিৰ্দিষ্ট এটা অঞ্চলভেদে নিজৰ নিজৰ কিছুমান নিয়ম অৱলম্বন কৰিবলগা হয় ইয়াৰ কাৰণ হ'ব পাৰে নিৰ্দিষ্ট খেলপথাৰ নথকাৰ বাবে বা হেৰি বাট খেলুৱৈ নোহো নোহোৱাৰ বাবে খেলুৱৈ সংখ্যা কম হোৱাৰ বাবে বিভিন্ন কাৰণত কিছুমান নিয়মাৱলী আমি নিজেই বনাই ল'ব লগা হয় বা অতিৰিক্তভাৱে প্ৰয়োগ কৰোঁ তাৰ পৰা যোৱা কেইদিনমান আগত মই প্ৰায় ডিব্ৰুগড়ত গৈছিলোঁ ডিব্ৰুগড়ত যোৱাত মই দেখিলোঁ সিহঁতৰ তাত যিবিলাক খেল সাধাৰনতে গাঁও অঞ্চলত খেলা খেলবিলাকে খেলা দেখিছোঁ কিন্তু সিহঁতে প্ৰকৃত যিটো নিৱমাৱলী এখন যিকোনো এটা খেলৰ বা ফুটবল খেলৰ বা এঘাৰজন প্লেয়াৰ বা এখন নিৰ্দিষ্ট খেলপথাৰ থাকে এঘাৰজন এঘাৰজন খেলুৱৈ থাকে বা নিৰ্দিষ্ট জোতা পৰিধান কৰে সাজ পোছাক পৰিধান কৰে তেওঁলোকে যিটো সাধাৰণতে এখন খেল খেলাৰ যিটো নিয়ম প্ৰকৃত নিয়ম সেইটোৱেই প্ৰয়োগ কৰে কিন্তু আমি নিজৰ গাঁও অঞ্চলত সকলো বোৰ বস্তু উপলব্ধ নোহোৱাৰ বাবে আমি সকলোবোৰ নিয়ম নিয়মাৱলী পালন কৰিব নোৱাৰোঁ যিহেতু সকলোৰে সুবিধা অসুবিধাৰ কথা থাকে ধৰক ক্ৰিকেট খেলিবৰ কাৰণে আমি ধৰক নিৰ্দিষ্ট প্লেয়াৰ খেল নেথাকিব পাৰে আমাৰ খেলপথাৰ সৰু হ'ব পাৰে ডাঙৰো হ'ব পাৰে বা কিছুমান যিটো সাজ পোছাক সাজ পোছাকৰ কিছু পৰিৱৰ্তন দেখা যায় নিৰ্দিষ্ট সাজ পোছাক নাথাকে বা জোতা জোতা পৰিধান কৰা নহয় এনেকৈয়ে অঞ্চলভেদে যিবিলাক প্ৰকৃত নিয়ম সেইবিলাক মানি চলিব নোৱা নোৱাৰা হয় খেলত আমাৰ গাঁও অঞ্চলৰ খেল আৰু সাধাৰণতে বেলেগ অঞ্চলৰ খেলত নিয়মাৱলীত ক'ব গ'লে আমি এইবিলাকেই পৰিৱৰ্তন দেখা পাওঁ